হেল্ল' সিদ্ধাৰ্থ অঁ ভালেই ভালনে কি কৰিছা অঁ এই তোমালৈ কথা এটাৰ কাৰণে ফোন লগাইছিলোঁ এই আহোম চাওলুং চুকাফাৰ বিষয়ে অকণমান তোমাৰ পৰা জানো বুলি ভাবিছিলোঁ হয় হয় চৰাইদেউলৈ যাম বুলি ভাবিছোঁ অঁ কোৱাচোন

হয় হয় হয় হয়

অঁ মই তাকে মই চৰাইদেউ লৈ যাম বুলি ভাবিছোঁ মই বোলো তাকে তোমাৰ পৰা চাওলুং চুকাফাৰ বিষয় বোলো অকণমান জানি লওঁ তোমাৰ পৰা এই কাইলৈ যাম বুলি ভাবিছোঁ

হয় হয়

হয় হয় তাত ৰজাদিনীয়া পুখুৰী কি কি আছে বাৰু হয় হয় হয় হয়

হয় হয়

হয় হয় হয় হয় হয়

অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ ঠিক আছে হ'ব